অঁ মোক গাড়ী এখন লাগিছিলে অলপ কম দামত কাগজ পত্ৰ থকা অঁ অঁ অঁ মই ডুমডুমাৰ পৰা কৈছিলোঁ ৰজাগড় বুলি কয় খালী কাগজ পত্ৰ থকা হ'ব লাগে আৰু অঁ অঁ কমত দিব এক বিশ মানত অঁ অঁ অঁ অঁ তে কাগজ পত্ৰ খালী যদি অঁ অঁ নাই নাই যি হ'লেও হৈ যাব খালী আৰু মোক সিমানটো বাজেটৰ ভিতৰত লাগে অঁ অঁ

অঁ অঁ ঠিক আছে বাৰু